আচলতে আমি কি হয় এতিয়া ধৰি লওক ঘৰত বিহুৱে হওক বিহুৱে হ'ল তাৰপৰা আমি এতিয়া ধৰি লওক বিভিন্ন ধৰণৰ পিঠা পনা লাৰু চাৰু কিবাকিবি বনালোঁ ঘৰৰ মানুহবোৰ আহিলে মাতিলোঁ এতিয়া সকলোৱে সকলোৰে পৰিয়াল আছে বেলেগ বেলেগ ঠাইত থাকে এতিয়া তেনেকৈ চবেই ধৰি লওক আহিলে বিহুত এদিন লগ পালোঁ ভাল লাগে তেনেকৈ সকলোকে একেলগতে লগ পাই তাপা চবেই হাঁহি ফূৰ্তি কৰি ধৰিলওক চাহ খালো ভাত পানী খালো ধুনীয়াকে ফূৰ্তি মেলি কৰিলো ফূৰ্তি কৰিলো বিহুতে ধৰক আমি এতিয়া ধৰক ঘৰতে এতিয়া ধৰক আমি বিহু এটাই গালোঁ নাচিলোঁ সকলোৱে মানে খুব ভাল লাগিলে পৰিৱেশটো ভাল লাগিলে পৰিৱেশটো ভাল হ'ল মানে খুবেই ভাল লাগিলে ফূৰ্তি কৰিলোঁ চবেই এই মানে বিভিন্ন ধৰণৰ চবেই মানুহবিলাকে থাকে সকলো ব্যস্তই হৈ থাকে আজিকালি সকলোৰে ব্যস্ত জীৱন নহয় জানো ব্যস্ত হ'বলৈ আজিকালি এদিন মানুহে মানে সময় উলিয়াবলৈ দিগদাৰ হয় তাৰপৰা এতিয়া এতিয়া ঠিক তেনেকৈ তেনেকুৱাকৈ মানে গোটেইখিনিকে যদি একেলগে লগ পোৱা হয় হাঁহি ফূৰ্তি কৰি ধেমালি কৰি মানে থাকি ভাল লাগে মানে এদিনেই লগ পালোঁ কিন্তু খুব ভাল লাগে সেইদিনটো তাৰ মানে এতিয়া তাৰমানে সেই এতিয়া ধৰক আমি এতিয়া পূজা পাৰ্বণ পূজা হওক বিহু আহক যিকোনো আমাৰ ধৰ্মীয় মানে ধৰ্মীয় অনুষ্ঠান ঠিক তেনেকুৱা অনুষ্ঠানবিলাকতে আমি গোটেই ঘৰুৱা মানুহবিলাকক ধৰি লওক লগ পোৱা হয় এনেকৈ চব ব্যস্ত ব্যস্ত হৈ থাকে কাৰোতো সময় নাথাকে তেনেকৈ তাৰ পাছতে সেই ঠিক তেনেকৈ আৰু ভাল লাগে আৰু চবকে তেনেকৈ লগ লগ হৈ ঘৰুৱা মানুহখিনি এদিনেই লগ পাওঁ নহয় জানো অঁ সেইকাৰণে মানে কি হয় আৰু আৰু যেতিয়া খোলা বাৰ হয় চবেইতো নিজৰ কৰ্ম চবেই ব্যস্ত চবেই নিজে নিজে নিজৰ হেৰিয়াত মানে ব্যস্ত হৈ পৰিব লাগে পৰিয়ালৰ মানুহ মানুহ আজিকালি মানে চব ব্যস্ত তাৰমানে জীৱনটো মানে আজিকালি ব্যস্ততাৰে মানে ভৰা সকলোৰে আগতে জীৱন আজিকালি আগতে তেনেকুৱা নাছিলে আৰু তেতিয়াটো মানুহে অলপ ফ্ৰী সময় পাইছিলে কিন্তু আজিকালি মানুহ ইমানেই ব্যস্ত হৈ গ'ল নহয় এতিয়া ল'ৰা ছোৱালীক লৈ ধৰি লওক এতিয়া ল'ৰা ছোৱালীৰ স্কুল কলেজ থাকে মানে প্ৰতিটো মানুহে আজিকালি তাৰমানে সময়টো খুব কম আজিকালি তাৰ পাছত খুব ব্যস্ততা ব্যস্ততাৰে যায় মানে আজিকালি ঠিক সেই বন্ধ দিনবিলাকতে আমি লগ হ'বলে সময় পাওঁ সেই সেইখিনি সেই সময়খিনিয়ে মানে লগ হ'লে ভাল লাগে আৰু ঘৰৰ মানুহবিলাক